হেল্ল' শুনি আছোঁ

খেতি ভালেই হৈছে বুলি কৈছে কৃষক ৰাইজে তোমালোকৰ সেইফালে অঁ বানপানী এবাৰ বানপানীটো যথেষ্ট হৈছিলে এবাৰ হয় হয় হয়

অ পোক লগাটোৱে তেনেকে আমনি নাই কৰা ঠিকেই আছে বাৰু মানে হয় হয় হয় আমাৰো ৰঞ্জিতে কৰা হৈছিল ৰঞ্জিত বৰা ধানো অলপ কৰা হৈছিল কম বাৰু অঁ অঁ আৰু এটা বাদাম লাহি বুলি অঁ ভাল হৈছে দেই মানুহৰ আমাৰ অলপ কৰিছিলে আৰু আমাৰ ওচৰ পাজৰৰ মানুহেও কৰিছে কিন্তু মানে ধানটো ভাল হৈ হৈছে মানুহৰ নাই এতিয়ালকে আনি থোৱা হৈছে কিন্তু ভাল বুলি কৈছে দামটো এতিয়া ভালেই হৈছে বাৰু অলপ সাৰ চাৰ দিয়ানে

অঁ সেইটো হয় অঁ আৰু দিয়া হয় দিয়া হয়

মাৰি মেলি একেবাৰে হেৰি কৰি ৰাখেনে কেনেকে ৰাখে ধানটো

আমাৰ গুটি কৰিয়ে থোৱা হয় মৰণা মাৰি পিনে আজিকালি মেচিন ওলাইছে নহয় একদম পথাৰতে মাৰে পথাৰতে মাৰি একেবাৰে গুটি হৈ আহে আৰু সুবিধা হয় ঠিক আছে দিয়ক